সাত পাঁচ দুহেজাৰ বাৰ ন সাত দুহেজাৰ তেইছ তিনি চাৰি দুহেজাৰ ন এঘাৰ বাৰ দুহেজাৰ বিশ তেৰ বাৰ দুহেজাৰ এক